খেল সকলোৱে খেলে কিছুমানে ম'বাইলত খেলে কিছুমানে পথাৰ বা ফিল্ডত এইবিলাকত খেলে মই ম'বাইলতো খেলোঁ পথাৰতো খেলোঁ ফিল্ডতো খেলোঁ এতিয়া মানে সকলো মানুহে যে এতিয়া খেল খেলি ভাল পায় বা খেল চাই ভাল পায় বা খেলবোৰ অনুগ্ৰহ কৰে যে মই যদি এইটো যদি এইটো কৰিবলৈ আজি মই এইখিনি জেগাত মই থাকিব পাৰিলোঁ হয় আৰু খেল কি মানে খেলৰ বিভিন্ন ধৰণৰ থাকে ফুটবল ক্ৰিকেট ভলীবল বাস্কেট এইবিলাক সকলোবোৰ থাকে মই ফুটবল খেলি ভাল পাওঁ ক্ৰিকেট খেলি ভাল পাওঁ ভলীবল বাস্কেট এইবিলাক সকলোবোৰ ভাল পাওঁ কিন্তু মই অতিকৈ প্ৰিয়টো হৈছে ফুটবল এতিয়া যেনে এতিয়া ৱৰ্ল্ড কাপ গ'ল এতিয়া মেছী ৰ'নাল্ডো এইবিলাক ডাঙৰ ডাঙৰ প্লে'য়াৰ এতিয়া যি এনেকৈ কি বুলি কয় মেছীৰ খেলাখন চাব গ'লে মেছীকতো একদম ফুটবলৰ বাপ বুলিয়ে ক'ব পাৰি আৰু ৰ'নাল্ডোও কম নহয় ৰ'নাল্ডোতো একদম হেটাৰৰ বাপ চবতকৈ ওখ জাঁপ মাৰিব পাৰে ৰ'নাল্ডো ফুটবলৰ ভিতৰত আছে এতিয়া নেইমাৰ একদম বলটো কাটি কাটি লৈ যোৱাত একেবাৰে পাকৈত এটা মোৰ এটা বহুত আশা মোৰ এটা ইচ্ছা আছে যে মই কেতিয়াবালৈকে ডাঙৰ প্লে'য়াৰ হ'ব পাৰোঁ মই খেলুৱৈ হ'ব পাৰোঁ এইখিনি মোৰ বহুত ডাঙৰ ইচ্ছা এটা আছে এইখিনি যদি কৰিব পাৰোঁ তেতিয়া হ'লে মোৰ লাইফটোত লোৱা মোৰ চবতকৈ ডাঙৰ সপোন হৈছে খেলুৱৈ হোৱাৰ অকল ফুটবল খেলুৱৈ হ'ব ইচ্ছা আছে আৰু মই এতিয়া ক্ৰিকেট খেলিও ভালপাওঁ ক্ৰিকেটত মই ব'লাৰ বেছি ভালপাওঁ মই বেটছমেন মই ভাল নাপাওঁ মই ব'লাৰ দিলে মোৰ আমাৰ ইয়াৰ ওচৰে পাজৰে গাঁৱৰ মানুহে ভয় কৰে যে ই আহিছে মই বেট ধৰিবলৈ নাযাওঁ ই যেতিয়া অ'ভাৰটো শেষ হ'ব তেতিয়া মই যাম বেট ধৰিবলৈ আৰু কিছুমানে যেতিয়া মই বল দিব যাওঁ তেতিয়ালৈকে সিহঁতে কয় যে তহঁত জিকিছ বুলি কয় তেতিয়া আমাৰ মোৰ অলপ বেয়া লাগে কাৰণ যিমান যি হ'লেও চেষ্টা কৰিলে সকলোৱে মাৰিব পাৰিলে হয় মোৰ বলত আৰু প্ৰায় মানুহে পাৰে নোৱাৰে কিন্তু এদিন মই এটা মোৰ মনত আছে যে এক অভাৰত মই সাতজনক আউট কৰি পাইছোঁ সাতজনক বিশ্বাস কৰেনে নকৰে এতিয়া নাজানো সাতজন কেনেকৈ হৈছে মই কওঁ যেতিয়া এজন মানুহে মাৰিলে তেতিয়া সি ছিক্সো ছিক্স হওঁ হওঁ অৱস্থাত এজন ল'ৰা আমাৰ গাঁৱৰ ল'ৰাই কেট্ছ ধৰিছে সেইজন মানুহ আউট আৰু এটাই এনেকুৱাকে ধৰিছে যে বলটো মাৰিলোঁ মাৰাৰ পাছত সেইজন মানুহ তাৰমানে বেটটা ঘূৰাইছে কোনোবা ফালে বলটো গৈছে কোনোবা ফালে আৰু ডাইৰেক্ট ষ্টাম্পত লাগিছে তেতিয়া সেইজন মানুহো আউট হৈ গ'ল আৰু যেতিয়া মই মানে আৰু তৃতীয় বলটো যেতিয়া দিলোঁ তেতিয়া মানুহজনে পূৰা ষ্ট্ৰেইট মাৰিছে মাৰাৰ লগা লগ মোৰ তাত কেট্ছ উঠিছে আৰু মই ধৰিলোঁ আৰু সেইজন মানুহ আউট আৰু যেতিয়া নেকি নাম্বাৰ ফ'ৰ মানে চতুৰ্থ অ'ভাৰ চতুৰ্থ বল সেই বলটো মই মাৰিলোঁ বলটো মাৰাৰ লগ লগ তাৰমানে মানুহজন কি কৰিছে সি ঘূৰাই দিছে পাছফালে তাৰমানে ঘূৰোৱাৰ লগ লগ বেটপাত যাই ষ্টাম্পত লাগিছে আৰু আগতে সেনেকুৱা আছিল যে বেটত লাগাৰ হেৰি বেটপাত যদি ষ্টাম্পত লাগে লগ লগ আউট আৰু লাষ্ট আৰু যোনটো পঞ্চম বল পঞ্চম বলো ডাইৰেক্ট গৈ ষ্টাম্পতে লাগিছে এইটো ডাইৰেক্ট লেগ ষ্টাম্প উঘলি গৈছে সেইজন আউট আৰু যেতিয়া ছয় ছিক্স নম্বৰ বলটো মই দিবই নাপালোঁ ডাইৰেক্ট বেটপাতেৰে কোবাই সেইটো আউট হৈ গ'ল কাৰণ সি তাৰ ভয় লাগিছে নে কি লাগিছে মই নেজানো তেখেতে বেটপাতত মাৰি তাৰপাছত গুচি গ'ল আৰু যেতিয়া মই এনেকে লাষ্ট বলটো দিলোঁ দিয়াৰ লগ লগ কি হৈছে তেখেতে লেফ্ট চাইডে ঘূৰি দিছে তাৰমানে তাৰমানে লেফ্ট চাইড মেইন আছিল লেফ্ট চাইডে গ'ল অলপ ওপৰ উঠি গ'ল মই দাউৰিবা চান্স পালোঁ দাউৰি কিনে ধৰালো ধৰিলোঁ আৰু মানুহজনৰ মোৰ ভৰিত ছালো গৈছিল ছাল যোৱাত মই অলপ দুখ পালোঁ পাছত গাঁৱৰ মানুহে বেণ্ডেজ চেণ্ডেজ অলপ লগাই মোক ঘৰত খেদাই দিলে আৰু খেলা হৈ গ'ল তেতিয়া গধূলি হ'ল তাৰপাছত কি হ'ল খেলাখন শেষ হ'ল আৰু হৈ গ'ল আৰু যেতিয়া ফুটবল খেলোঁ বহুত জাগাত ফুটবল খেল হৈছে আমাৰ ওচৰে পাজৰে এতিয়া গোৰেশ্বৰ বা ইয়াতে খৈৰাবাৰী টংলা এইবিলাকত ফুটবল খেলিছোঁ বহুত ধৰণৰ ফুটবল এতিয়া ফুটবল চলিয়েই আছে অ'ত ত'ত মই আৰু এতিয়া ওচৰৰে তেখেতৰ টিম সকলো গৈছে এতিয়া ক'ৰবাত খেলা চলি আছে তাতে গৈছে আৰু ময়ো খেলিলো ভাল লাগিছে খেলি ফুটবল তাৰমানে এটা ভৱিষ্যতৰ কলা এটা থাকিব লাগে কলাটো থাকিলে তোমাৰ ভৱিষ্যতটো উন্নতি হোৱাতো এটা থাকে যে আৰু কথা কৈছোঁ যে তোমাৰ বিয়া চিয়া পাতি পাৰি তাৰমানে নিজৰ ল'ৰাক কথা ক'ব পাৰিবা তেতিয়া ক'ব পাৰিবা যে মই এনেকুৱা ধৰণৰ খেলা খেলিছিলোঁ আৰু খেলাবোৰ খেলি ভাল লাগিছে বেয়া লাগিছে এই বিলাক সকলোবোৰ ক'ব পাৰিবা আৰু যে কেতিয়াও যাতে তোমাৰ ল'ৰাই বোলে নকয় দেউতাহঁতে খেলা খেলা হৈছিল আৰু এতিয়া আমি কিয় খেলোঁ আৰু আজি সকলো আজিৰ যুগৰ ল'ৰাই এনেকুৱা যে ম'বাইলটো পাইছে আৰু খেলা কি আৰু খেলা ম'বাইলতে খেলিব পাৰিম খেলিব লাগে নেকি ম'বাইলতে খেলি থাকিম আৰু আজিকালি চব অনলাইন অনলাইন গেম খেলে পইচা তাতে কামায় আৰু মই ফুটবল ভলীবল এইবিলাক খেলি মই কামাওঁ মই এতিয়া নেকি মই ক্ৰিকেট বা মই ফুটবল খেলি মই টোটেল কামাইছোঁ এক লাখ ত্ৰিশ হাজাৰ কামাইছোঁ আপোনালোকে কি ভাবে নাজানো মই এক লাখ ত্ৰিশ হাজাৰ কামাইছো আৰু ক্ৰিকেট খেলি মই কামাইছো মাত্ৰ পাঁচ হাজাৰ বলাৰ হিচাপে মই পাঁচখন নে সাতখন খেলা খেলিছোঁ পাঁচশ সাতশজনে যেনেকে পায় সেনেকে দিছিল জিকিলে বা হাৰিলেও মোক দিছিল এনেকে মই বিভিন্ন ধৰণৰ খেলা খেলিছোঁ ভলীবল মই খেলা খেলি পইচা আনি পোৱা নাই ভলীবল মই সিমান নেজানো প্ৰায় পাৰালৈকে মই চেষ্টা কৰোঁ এইখিনি কৈয়ে মই সমাপ্ত কৰিছোঁ